হয় মই বহুতো ভিডিঅ' গেইম খেলোঁ তাৰে ভিতৰত কেইটামান হৈছে লুডু কেৰম কেণ্ডী ক্ৰাছ আৰু বহুতো খেলোঁ বিশেষকৈ মই ভালপোৱা ভিডিঅ' গেইম হৈছে লুডু যি আমি অনলাইনতেই হওক বা কেইবাটাও লগ লাগি চাৰিটা লগ লাগি মোবাইলত খেলিব পাৰোঁ সেইকাৰণে লুডু গেইম ভাল লাগে আৰু কেৰমো খেলোঁ কেৰম খেলি ভাল লাগে আমি কেতিয়াবা যেতিয়া আজৰি সময়ত বা এনেই থকা টাইমত এই লুডু গেইম খেলি টাইম পাছ কৰোঁ

এইবিলাকেই আৰু আৰু আৰু বহুতো গেইম আছে যেনে ধৰা ফ্ৰী ফায়াৰ

ফ্ৰী ফায়াৰ বাৰু মই নেখেলোঁ লুডু লুডু গেইমেই খেলি ভাল পাওঁ লুডুত চাৰিটা ঘৰ থাকে চাৰিটা চাৰিটা গুটি থাকে যোনে সেই গুটিকেইটা আগেয়ে নি তাৰ জেগাত মানে প্ৰথম পোৱাবগৈ পাৰিব সিয়ে ফাৰ্ষ্ট হয় ছেকেণ্ড যোনে সেই ছেকেণ্ড এনেদৰেই লুডু গেইমৰ ফাৰ্ষ্ট ছেকেণ্ডো নিৰ্ণয় কৰা হয় ভাল লাগে আৰু সেইকাৰণে লুডু গেইম মোবাইলত খেলিও ভাল লাগে যেতিয়া লুডু গেইম খেলিলে ইটোক মানে বেলেগ এটাক হৰুৱাই দিয়া হয় মানে গুটিটো খাই দিয়া বুলি কওঁ আমি খাই দিয়া হয় এনেকৈয়ে ভাল লাগে আৰু লুডু গেইমত সাপ সাপ সাপৰ লুডু থাকে সাপৰ মুখত পৰিলে যে কেনেকৈ বহুত ওপৰত পোৱাৰ পাছতো আকৌ তললৈ নামি আহে গুটিটো এনেকৈয়ে আৰু লুডু গেইম খেলি ভাল লাগে